মই কথা ক'বলৈ গ'লে মই যদি নিজৰ কৰ্ম ক্ষেত্ৰত কৰ্ম ক্ষেত্ৰত যদি কিবা তেনেকুৱা কাজিয়া বা যিকোনো যদি টান পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হয় তেন্তে মই তাতে সেই কঠিন পৰিস্থিতিসমূহৰ পৰা আঁতৰি নাথাকিবলৈ কাৰণে প্ৰথম কথাত মই চেষ্টা কৰোঁ মানুহ যিমানেই কঠিন পৰিস্থিতি নহওক কিয় বা যিমানেই কাজিয়া পেচাল বিবাদ নহওক কিয় সেই গোটেইখিনিৰ সন্মুখীন হ'বলৈ চেষ্টা কৰক কাৰণ যদি তাৰপৰা মই আঁতৰি থাকোঁ তেন্তে হ'লে সেই বস্তুটো বহুত দীঘল মানে বহুত সময়লৈকে সেইটো টানি থাকিবলগা হয় বা সেই মানে সন্মুখীন হৈ থাকিবলগা হয় যদি আমি সেইটো নকৰি নিজেই সেইটো সন্মুখীন হ'বলৈ চেষ্টা কৰোঁ তেতিয়াহ'লে সেই পৰিস্থিতি সহজভাৱে নিয়ন্ত্ৰণ কৰিব পাৰি তাকে এতিয়া বিষয়টো ক'ত কেনেকৈ আৰম্ভ হৈছিলে সেই পৰিস্থিতিটোৰ কাৰণে কিন্তু পৰিস্থিতি বহুত মানে বেয়া বা কঠিন হৈ পৰিছে সেইটো প্ৰথমতে উলিয়াবলৈ চেষ্টা কৰক মই যদি মানুহৰ মাজত কিবা বিতৰ্কৰ সৃষ্টি হয় বা মানে কথা বতৰাত কিবা অমিল মিল হয় তেন্তে হ'লে সেই কথাটো সহজভাৱে লৈ পেলাই মানুহৰ আমি যিহেতু মানুহেই হয় মানুহৰ মন যেতিয়া সলনি হ'ব পাৰে যেতিয়াই মন যায় তেতিয়াই সলনি হ'ব পাৰে সেই বস্তুটো নিজৰ মাজতে বুজাবুজি এটা লৈ পেলাই বাকীখিনি কাম কৰাটো অতি গুৰুত্বপূৰ্ণ আৰু সেই বস্তুটোৱে মই বুজাবলৈ বহুতকৈ চেষ্টা কৰোঁ আৰু ঠিক তেনেদৰে কৰ্মক্ষেত্ৰতো যদি বিবাদ বা কঠিন পৰিস্থিতি হয় সেই বস্তুখিনি নিজৰ মাজতে সমিধান উলিয়াই তাকে আমি গুৰুত্বভাৱে সেই বস্তুখিনি চালি জাৰি চাওঁ কিয় আমাৰ এই অৱস্থা হৈছে সেই বস্তুখিনি ভালকৈ চাই পেলাই আমি বস্তুটো কি বুলি কয় বাছি উলিওৱা উচিত এনেই কাজিয়া পেচাল বা সেইটো চিটুৱেশ্যনত সেই পৰিস্থিতিত থাকি লাভ নাই বুলি জানি পেলাইও যদি আমি নিজৰ মনৰ পৰা সেইটো নিজে ভাৱ লওঁ যে এইবিলাক বস্তু আমি কম সময়ৰ বাবেহে তেতিয়াহ'লে অতি কম সময়ৰ ভিতৰতে এনেকুৱা পৰিস্থিতি চম্ভালিব পৰা যায়